হেল্ল' একচুৱেলি মই এটা অৰ্ডাৰ দিছিলোঁ তাৰে পিছত মই যেতিয়া পে'মেণ্ট কৰিবলৈ গ'লোঁ তেতিয়া মানে অৰ্ডাৰটো লা অৰ্ডাৰটো দিলোঁ কিন্তু পে'মেন্ট কৰাৰ সময়ত মানে ফেইল দেখাইছে একচুৱেলি কিন্তু মোক একাউণ্টৰ পৰা পইচাটো কাটি কাটি লৈ গৈছে তো সেইবাবে মই অৰ্ডাৰটো কমপ্লিট হোৱা নাই কিন্তু মোৰ পইচাটোও গৈছে তাৰে বাবে একচুৱেলি মই ফোন কৰিলোঁ কিবা উপায় দিয়ক নহ'লে ৰিফাণ্ড কৰি দিয়ক

অঁ পে'টিএম পে'মেণ্টছ বেংকেৰে কৰিছিলোঁ মই নিজৰ পে'মেণ্টটো অঁ অলপ আগতেই কৰিছিলোঁ পাঁচ মিনিটমান হ'ল অঁ আছে ট্ৰাঞ্জেকশ্য়ন আইডিও আছে মই আপোনাক কৈ দিছোঁ ট্ৰাঞ্জেকশ্য়ন নাম্বাৰটো অলপ এক মিনিট অঁ ট্ৰাঞ্জেকশ্য়ন আইডিটো হৈছে এইট ফ'ৰ ছিক্স ফাইভ নাইন টু নাইন এইট ইলেভেন

অঁ মই ৰখি আছোঁ বাৰু অঁ সেয়ে মই পে'মেণ্টটো কৰিছিলোঁ কিন্তু হোৱা নাই হয় নেকি অঁ ঠিক আছে বাৰু অতি সোনকালে মোৰ মানে অসুবিধাটো যেন দূৰ কৰি দিয়ে আৰু আপোনালোকে বা ৰিফাণ্ডটো পাম অঁ ৰিফাণ্ড ৰিফাণ্ড কৰি দিলেই হ'ব মই আকৌ অৰ্ডাৰ দি ল'ম বাৰু একো সমস্যা নাই অঁ হ'ব হ'ব ঠিক আছে থেংক ইউ